আমাৰ সংস্কৃতিত মহিলাৰ ঋতুস্ৰাৱক হ'লে সমাজৰ সকামত বাধা বাধা আছে আৰু বিভিন্ন সাংস্কৃতিৰ ৰীতি নীতিৰ লগত ধৰ্মৰ লগত জড়িত হৈ থাকিব নোৱাৰে আৰু আৰু বহুতো নিয়ম মানি চলিব লাগে আৰু পৰিষ্কাৰ পৰিছন্নতা আছে